মই ভাবোঁ ব্যৱসায় কৰিবলৈ প্ৰথমে মূলধন দৰকাৰ মূলধন হ'লেহে ব্যৱসায় কৰিব পাৰি মূলধন মানে মূলধন হোৱাৰ পিছত কি ব্যৱসায় কৰিব এইটো আৰু তাৰ প্ৰতি জ্ঞান থকাটো অতি দৰকাৰ জ্ঞান কি ব্যৱসায়টো যিকোনো ব্যৱসায় অঁ এই প্ৰথমেও প্ৰায় এই গোটেই প্লেনিংটো কৰি থ'ব লাগে যে কেনেকে কি কৰিম কি নকৰিম ক'ত দিম ক'ত খৰচ কৰিম ক'ত বস্তু দিম ক'ৰ পৰা আনিম এই বিষয়ে নি প্ৰথমেই প্লেন মানে কৰি ল'ব লাগে সেইটো মই ভাবোঁ মোৰ মতে সেইটো হয় প্ৰথম যেতিয়া ময়ো এতিয়া এনেই সৰু এটা ব্যৱসায় কৰোঁ এতিয়া এই প্ৰথম মূলধনটো যদি থাকে সেইটো হ'লে নিশ্চিন্ত তাৰপিছত কি ব্যৱসায় কৰিব সেইটো কাৰণে কিছুমান মানুহৰ পৰা সুধি সুধি বা মোবাইল আজিকালি মোবাইলত ইণ্টাৰনেটত চাই সেইবোৰ বিষয়ে জানি ল'ব লাগে যেনে ধৰক হাঁহ কুকুৰা হাঁহ কুকুৰা হাঁহ কুকুৰা নহয় কুকুৰা যদি কুকুৰা পুহিম বুলি ভাবিছে অঁ কুকুৰা প্ৰথমৰ পৰাই শেষলৈকে কি কি যেতিয়ালৈকে মানে পোৱালিৰ পৰা একদম বেচালেকে কি কি কৰিব লাগে এই বিষয়ে প্ৰথমে জ্ঞান থকা উচিত তাৰপিছত তেওঁলোকৰ কি কিমান দানা লাগিব আৰু ক'ত ক'ত পোৱা যাব পোৱালি কেনেকে পোৱালী ক'ত পোৱা যাব আৰু পোৱালি দামবোৰ কেনেকে এই এঠাইতে নহয় বহুত ঠাইত খবৰ কৰিব লাগে আৰু কি কি দানা খোৱালে ভাল হ'ব এনেকুৱা ধৰণৰ কিছুমান কৰি ল'ব লাগে যেনে যদি কুকুৰা ব্যৱসায় কৰিম তেনেকে সেই ব্যৱসায় কৰাৰ পিছত কৰাৰ পিছত আপুনি ক'ত বস্তুবোৰ যিকোনো ব্যৱসায় বস্তুবোৰ আপুনি ক'ত ক'ত দিব ক'ত বেছিব সেইটো আগতীয়াকে নিজেই মানে মনতে প্লেনিং কৰি থ'ব লাগে সেই প্লেনিং কৰাৰ পিছত যেতিয়া কৰিব ব্যৱসায় এটা মোৰ সোনকালে লাভৱান হ'ব এতিয়া এতিয়া কুকুৰা যে উদাহৰণ হিচাপে মই ক'লোঁ কুকুৰা কৰোঁতে পোহোৱা আগতেই কুকুৰাবোৰ ক'ত ক'ত বেচিব পাৰি সেই বিষয়ে জ্ঞান লৈ ল'ব লাগে আৰু কুকুৰা পুহিবলে কিমান টকা খৰচ আৰু কি কি লাগিব সেই বিষয়ে নিজৰ সেইটো থাকিব লাগিব নিজে জানিব লাগিব সেইটো মোৰ তেনেকুৱা ধৰণৰ আৰু বেলেগ ব্যৱসায়বোৰ এতিয়া বেলেগ যেনেকেই ধৰক সৰু দোকান এখন দিবলে বস্তু ক'ৰ পৰা আনিব বস্তু ক'ৰ পৰা আনিব কি কি বস্তু আনি থ'লে ভাল হ'ব যি মানে ঠাই চাইতো চব বস্তু বিক্ৰী নহয় এই অঁ এই ঠাইডোখৰত কি কি বস্তু দিলে ভাল হ'ব এই বিষয়ে ভাবিব নিজৰ জ্ঞানটো থাকিব লাগিব এই এইডখত এইটো বস্তু দোকান দিলে ভাল হ'ব তেনেকে দোকানী আকৌ সেই বস্তু দোকানখনৰ বস্তুবোৰ ক'ৰ পৰা আনিব সেইটো তেওঁলোকে ভাবি ল'ব লাগে তাৰপিছত কিমান টকা প্ৰয়োজন হ'ব বা কেনেকে খুলিলে ভাল হ'ব সৰুকে বা ডাঙৰকে দোকানখন প্ৰথমে ইনেই একেবাৰে বিজনেছ নকৱা মানুহৰ কাৰণে ব্যৱসায় নকৰা মানুহৰ কাৰণে প্ৰথমে সৰুকে আৰম্ভ মোৰ মতে সৰুকে আৰম্ভ কৰাই ভাল বুলি মই ভাবোঁ তেনে দোকান এখন দিয়াৰ পিছত যেতিয়া দিয়ে মানুহে কয় যে এইটো বস্তু আছে নাই এইটো বস্তু আছে নাই অঁ মানুহে এইকেইটা বস্তুৱে বিচাৰিছে আৰু সেইকেইটা বস্তুহে আনিব লাগে আকৌ পিছৰবাৰ সেইকেইটা বস্তুহে আনিব লাগে তেনেকুৱা আৰু সেই ব্যৱসায়ৰ ক্ষেত্ৰত মই প্ৰধানকৈ এইকেইটা কথাই ভাল হয় বুলি মানে ভাল বুলি ভাবোঁ আৰু ব্যৱসায়ত কৰি মানে আৰু সকলোৱে জনাজাত হ'ব লাগিব মানে ওচৰ পাজৰে মানুহে জনাজাত হ'ব লাগিব যদি ডাঙৰ ব্যৱসায় হয় কেনেকৈ মানে নিজৰ ব্যৱসায়টো জনাজাত কৰোঁ সেই বিষয়েও ভাবিব লাগিব ভাবিব লাগিব আৰু পূৰা মানে নিজে সময় দি একদম পূৰা কষ্ট কৰিব লাগিব তেতিয়াহে ব্যৱসায় এটা সফল হ'ব বুলি মই ভাবোঁ ব্যৱসায় ব্যৱসায় যদি লগত দুজনকে মানে জুৰীয়াভাৱে কৰোঁ বুলি ভাবে তেতিয়া দুইজনৰ পাৰ্টনাৰশ্বিপটো জুৰীয়াটো সমান সমান হৈ কেনেকে মানে তেওঁলোকে হওক কি কিছুমান ব্যৱসায়ত জুৰীয়া হ'লে মানে বহুতখিনি সুবিধা হয় যেনেকে এজনে দোকানত থাকিব এজনে বস্তু আনিব ক'ৰবাত ক'ৰবাত আজিকালি ডেলিভাৰীও দিয়ে পঠায় সেইকাৰণে ক'বাত ক'বাত দিবলেও পাৰিব এনেকুৱা ধৰণৰ কাৰণে দুজন বা লগত এজন কৰ্মচাৰী থ'লে আৰু আজিকালিতো বহুত ব্যৱসায় আছে সেই বিষয়ে জ্ঞান থকাটো বহুত মানে আজিকালি যিহেতু ইণ্টাৰনেট আছে সেই ছ'চিয়েল মিডিয়া আছে সেই সেই হিচাপে বহুতখিনি শিকি ল'ব পাৰি আৰু জানি ল'বও পাৰি যে ব্যৱসায় এটা কেনেকে আৰম্ভ কৰিব পাৰি কিন্তু মোৰ মতে প্ৰধানকৈ মূলধন লাগিব মূলধনৰ পিছত তেওঁ কি কেনেকে কি কি জানে আৰু ক'ত ক'ত দিবলে ভাল হয় কেনেকুৱা ধৰণৰ কৰিলে ভাল হয় ক'ৰ পৰা ল'ব পাৰি ক'ত দিব পাৰি এইবোৰ যদি তেওঁ জানে তেতিয়াহ'লে জানে এইবোৰ অতি প্ৰয়োজন ব্যৱসায় ক্ষেত্ৰত মই ভাবোঁ আৰু লগতে ঘৰৰ মানুহৰ হয় ঘৰৰ মানুহৰ যদি সহায় কৰি দিয়ে আৰু ভাল এইবোৰ সেইটোৱে মই ভাবোঁ